হেল্ল'

অঁ কওকচোন কোনে ক'লে

আমাৰ গাঁৱৰফালে খেতি ভালে হয় বাৰু এতিয়া কি খেতি কৰিম বুলি ভাবিছে

ধান খেতি হয় আমাৰ ইয়াত তাৰ পিছত বানপানী মানে কি ধান মানে আপোনাৰ শালি কিছুমানে শালি ধান ৰোৱে বাও ধান আহু ধান এনেকুৱা ধান শস্যবোৰ কৰা হয় আৰু

আছে আছে আমাৰ ইয়াত মানে প্ৰত্যেক ঘৰেইতো শাক পাচলিতো কৰাই হয় আৰু কিছুমানৰ মানে যাৰ যিসকল লোকৰ মানে মাটি বাৰী সৰহ আছে তেওঁলোকে মানে তাতে কবি খেতি ধৰক বিলাহী এনেকুৱা যিখিনি খাদ্য মানে খাবলগীয়া শাক পাচলি সেইখিনি কৰা আৰু বজাৰত বিকিবও কাৰণে কিছুমানে কৰে আছে আছে আমাৰ ঘৰৰপৰা আমাৰ কৰা জেগাৰপৰা এক কিলোমিটাৰ আঁতৰত এখন বজাৰ বহে তাৰ পিছত এটা চকত মানে শাক পাচলি বজাৰ তাতে তেওঁলোকে গ্ৰাহকে নিয়েহি আৰু ঘৰৰপৰা এনেকৈ শাক পাচলি কৰা দেখিলে বা হেৰি কৰিলে লাভটো কোনবা এটা বছৰত ধৰক আপোনাৰ উঠে যেতিয়া প্ৰথম ছিজনত বস্তুটো আপুনি উলিয়াই দিয়া হয় তেতিয়া অলপ লাভ হয় যদি ছিজনটো অলপ লাহে লাহে কমি যায় তেতিয়া মানে কম দামতে কি হ'ব বস্তুটোতো পেলাই দিব নোৱাৰি সেইবোৰ মানে কম দামতে দি দিবলগীয়া হয় অসুবিধা হয় আমি তেনেকৈ ধৰক অফিচৰফালৰপৰা বা কোনবা হেৰিয়ৰ হতুৱাই মানে যিবিলাক আমাৰ এই তাৰমানে ধৰক তাত কীটনাশক দ্ৰব্য ছিটিয়াৰ পিছত মানে যিখিনি দৰব ছিটিয়ালে মানে আমি খাব পাৰোঁ পাচলিখিনি সেইখিনি দৰবহে আমি ইউজ কৰোঁ এনেই আমি দোকানৰপৰা ধৰক কিছুমান দৰব আনি আমি এনেই খাদ্য হেৰিয়ত শাক পাচলিত মিহল নকৰোঁ মানে সেই সেইখিনি দোকানৰপৰা আনা আনি পেলাই কিনি আনি পেলাই ছিটিওৱাৰ পিছত অনেক মানুহৰ কিবা এটা কয় যে এই কবিটো খাই গেছ হ'ল অমুক হ'ল তমুক সেইখিনি শুনাতকৈ মানে আমি যিখিনি ঘৰুৱা পচন সাৰ আমি সেইবোৰহে তৈয়াৰ কৰি মানে শাক পাচলিত দিয়া হয় এনেই আমি অন্য দৰব পাতি ব্যৱহাৰ নকৰোঁ অধিক মাত্ৰাত কৃষি কৰে এনেকৈ শাক পাচলি খেতি কৰে কিছুমানে ধৰক বিলাহী ফাৰ্ম এনেকৈ কৰিম বুলি ভাবিলে বিলাহী ফাৰ্মকে কৰে কিছুমানে কবি খেতি কৰে তেনেকৈ কৰা হয় অঁ প্ৰথম প্ৰথম ছিজনত যদি আপুনি শাক পাচলিটো উলিয়াই দিয়ে তেতিয়া আপোনাৰ ইমান লোকচান নহয় যদি আপোনাৰ ধৰক বজাৰত ওলোৱা পিছত যদি মানুহে ধৰক খায় যেতিয়া সেই বস্তুতো আমনিদায়ক পায় তেতিয়া সেই বস্তুটো ওলাই উলিয়াই দিলে আমাৰ দামটো কমি যায় মানে বেপাৰীসকলেও আমাক দামটো দিবলৈ বেয়া পায় মানে কম দামতে আমি দি দিবলগীয়া হয় লাভাম্বিত নহয়গৈ আৰু আমি প্ৰথম পহিলাতে মানে খেতিটো কৰিব লাগিব ধৰক এতিয়া জাতিলাও ছিজেনে হওক বা কবি ছিজেনে হওক আপুনি যদি প্ৰথমতে উলিয়াই দিয়ে নহয় তেতিয়া বস্তুটো মানে আমাক বেপাৰীসকলে নিয়ে আৰু আমাক দামটো দিবলৈয়ো ভালপায় তাৰমানে পিছৰ সেই বস্তুটো হেৰি হোৱাৰ পিছত মানে ধৰক যেতিয়া মানুহে খাই খাই আমুৱাইগৈ ধৰক এতিয়া সেই বস্তুটো মানে দাম দিবলৈ বেয়া পায় আমি খাবৰ কাৰণে ঘৰত এই কবি গাজৰ এনে ধৰক নহৰুকেইখলিমান দিলোঁ পিঁয়াজকেইখলিমান দিলোঁ তাৰ পিছত আপোনাৰ তিয়ঁহ দুজোপা দিলোঁ জিকা দুজোপা দিলোঁ তেনেকৈ কৰোঁ ঘৰত খাবৰ কাৰণে আমাৰ খেতি মাটিটো খেতিৰ কাৰণে উপযোগী অঁ ঠিকে আছে খুলিব পাৰে আমাৰ অঁ আমাৰ ঘৰুৱা শাক পাচলি যিবোৰ সেইবোৰত ধৰক আমি গোবৰ গোবৰ সাৰেই ব্যৱহাৰ কৰোঁ আৰু গোবৰ সাৰটোতো ধৰক কোনো হেৰিয়তে মানুহক অপকাৰো নকৰে গোবৰ সাৰতো হেৰিয়ৰ পাচলিৰ কাৰণে উপযোগী সৰিয়হ ছিজনত পানী নহয় অঁ ধান খেতিৰপৰা এই কেতিয়াবা লষ্ট হয় ধৰক কিছুমান বেছি পানী হৈ গ'লে ধানটো চপাব নোৱাৰা যিখিনি চপাই মেলি আনিলে সেইখিনিয়ে পাৰিব আৰু পানী বেছি হৈ গ'লেতো চপাব নোৱাৰে তাৰ পিছত আপোনাৰ ইনেই সৰিয়হৰ ছিজনত আপোনাৰ মাটি থকাৰ ওপৰতহে কথা যিখিনি লোকৰ সৰিয়হৰ কৰিবৰ কাৰণে মাটি প্ৰচুৰ পৰিমাণে বেছি আছে তেখেতসকলেতো সৰিয়হ খেতিৰ কাৰণেতো সৰিয়ৰ দিনতে বহুত মানে পইচা মানে ঘৰলে সোণ কঢ়িওৱা নিচিনা হয় মানে ইমানেই পইচা পায় সৰিয়হ ৰেটটো যেতিয়া উঠি যায়

যিসকল যিসকলে কৰিম বুলি লাগে তেওঁলোকেতো ধান ধান উৎপাদন কৰিলেও বেছি লাভাম্বিত হ'ব সৰিয়হ খেতি কৰিলেও লাভাম্বিত হ'ব কিন্তু সৰিয়হটো ধানতকৈ সৰিয়হটোত বেছি লাভ আছে অঁ মানে মাটিৰ ওপৰত অঁ মাটি উপযোগী আৰু আপোনালোকৰ খেতিৰ কাৰণে মাটি অসুবিধা নাপায় কিন্তু এটাই কথা আপোনালোকে খেতিটো কৰাৰ আগত চাৰি বাউণ্ডেৰিটো ধুনীয়াকৈ প্ৰটেকশ্যন দি ল'ব লাগিব যাতে গৰু ছাগলীয়ে তাত হেৰি কৰিব নোৱাৰিব আৰু খেতি এটা কৰিলেতো আপোনাৰ চাইচিতি থাকিবই লাগিব ধৰকচোন গম পাইছে

হেল্ল' শুনি আছেনে শুনি আছেনে হেল্ল'